ভাৰতৰ স্বাধীনতা সংগ্ৰামত আমি জনাত বৰঙাবাৰী গহপুৰ বৰঙাবাৰীৰ কলকতা বৰুৱাণি তেখেত শ্বহীদ হৈছিলে তেখেতৰ ঘৰত মই গৈছোঁ পৰিয়ালবৰ্গক লগ পাওঁ কথা পাতিছোঁ তাৰপিছত আৰু জনাত মুকুণ্ড কাকতি মদন ৰাউতা কুশল কোঁৱৰ গোলাঘাটৰ এইসকল ব্যক্তিয়ে প্ৰাণ আহুতি দিছিলে দেশৰ স্বাধীনতাৰ কাৰণে আজিও মোৰ মনত পৰি থাকে মই সেই কথাখিনি মনলৈ আহে এই ত্যাগ স্বীকাৰ কৰি দেশক ৰক্ষাৰ কাৰণে নিজৰ জীৱন উচৰ্গা কৰিছিল গতিকে আমি অসমৰ এইকেইজন নেতা আছিলে আন্দোলনৰ আগৰণোৱা আন্দোলনত বীৰত্বৰে ব্ৰিটিছৰ লগত পৰিচয় দিছিলে সংগ্ৰাম কৰি ভাৰতবৰ্ষ স্বাধীনতাৰ ক্ষেত্ৰত নিজৰ প্ৰাণ বলিদান দি সেইসকলে আজি অসম তথা ভাৰতবৰ্ষত তেওঁলোকৰ নাম ইতিহাসত